হেল্ল' অ' এইটো এয়াৰ এছিয়া এয়াৰ লাইনছৰ কাষ্টমাৰ ছাৰ্ভিচ হয়নে হয় হয় ঠিকে আছে মই হেৰি কাষ্টমাৰ এজনে কন কল কৰিছো মোৰ নাম নিহাৰিকা নেওগ মই আৰু এক মাহৰ পাছত নিউয়ৰ্কৰ পৰা পেৰিছলৈ যাবলৈ কাৰণে এখন ফ্লাইট বুকিং কৰিছো ইকনমি ক্লাছ হয় হয় হয় আপোনাক মই এইটো নম্বৰতে ইমেইল কৰি পেলাই মোৰ টিকেটৰ ফটো দি দিম মোৰ এটা কথা জানিবলৈ মন আছিল মোৰ বেগেজ এলাউয়েঞ্চটো কিমান মানে মই নিজৰ বেগেজটো কিমান বস্তু লৈ যাব পাৰিম কিমান ওজনৰ বস্তু হয় হয় ঠিকে আছে অ' এজন ব্যক্তিৰ পৰা আপোনালোকে পঁচিছ কেজি এলাও কৰিছে ন অঁ আৰু যদি ভুলবশতঃ পঁচিছ কেজিতকৈ বেছি হয় তেতিয়াহ'লে মোৰ কিবা অসুবিধা হ'ব নেকি হয় হয় এটা কাম কৰিব মই মোৰ নিজৰ বেগেজটো লৈ যাম পঁচিছ কেজি হিচাপতে লৈ যাম আৰু যদি ভুল হয় তেতিয়া কি কৈছে মই অ' অ' মানে এক্সট্ৰা পইচা দিব লাগিব অ' অ' আচ্ছা অ' এক্সট্ৰা পইচা কিমান এক কেজি বেছি হ'লে পাঁচশ টকা আচ্ছা আচ্ছা ঠিক আছে বাৰু হয় অ' মোৰ ফ্লাইট মানে ৰাতিপুৱা নটা বজাত আছে ঠিক আছে মই তেতিয়াহ'লে নটা বজাত বাই চাঞ্চ কিবা দৰকাৰ থাকিলে মই আপোনাক নটা বজাত কল কৰিম ঠিক আছে অ' অ' ঠিক আছে দিয়ক হ'ব তেতিয়াহ'লে